আমাৰ প্ৰিয় মাছ বুলি ক'লে আমাৰ আমৰিষ গাঁৱত বিশেষকে গৰৈ পুঠি খলিহনা চেনাৰ তাৰপিছত কাৱৈ বৰালি ৰৌ ভকুৱা কুচিয়া মাছ খলিহনা ঠিক এনেকুৱা ধৰণৰ মাছবিলাক আমাৰ ইয়াত সচৰাচৰ বেছিকে পোৱা যায় আৰু মোৰ প্ৰিয় মাছ বুলি ক'লে মই চেনাৰ গৰৈ বৰালি যি কাৱৈ চায়ৈ এনেকুৱা যিবিলাক বনৰীয়া আমাৰ সেইবিলাক খাই মই বেছি ভাল পাওঁ আৰু মাছ আগতে যিমান আছিল আজিকালি মাছ নোহোৱা হৈ গ'ল মাছ বিলত আগতে খুবেই বেছিকৈ আছিলে কিন্তু এতিয়া বিলৰ মাছবিলাক বিলবিলাক বাম ভৰি গ'ল নদীৰ পানীবিলাক আহে যদিও পানী দ নোহোৱাৰ কাৰণে মাছবিলাক ওলাই যায় সেইকাৰণে আজিকালি যিবিলাক বিল খালৰ মাছ বনৰীয়া মাছ সেইবিলাক খাবলৈ অলপমান নোপোৱাই হৈ গ'ল মানুহবিলাকে মাছ পুখুৰীত যিবিলাকে পুখুৰীত জীয়াই পুখুৰীত জী থোৱা মাছবিলাক আজিকালি বজাৰত বেছিকৈ বিক্ৰী হোৱা আহিছে বনৰীয়া মাছ নোহোৱা হ'ল যিহেতুকে আৰু বনৰীয়া মাছ খাবলৈ ভাল মানুহৰ কোনো বেমাৰ আজাৰৰ কাৰণে বনৰীয়া মাছবিলাক

আৰু কৃৃত্ৰিম পদ্ধতিৰে যিবিলাক মাছ উৎপাদন কৰে সেইবিলাক মাছত নানান ধৰণৰ সাৰ ঔষধ এইবিলাক ব্যৱহাৰ কৰে গতিকে সেইবিলাক মাছ খোৱাৰ বাবে উপযোগী নহয় আৰু বনৰীয়া মাছত তেনেকুৱা কোনো ধৰণৰ সেই নে প্ৰাকৃতিক যিবিলাক খাদ্য সেইবিলাকে পায় পোক পৰুৱা কীট পতংগ খাই যিবিলাক মাছ ডাঙৰ দীঘল হয় সেইবিলাক মাছ খালে অপকাৰ মানুহৰ নহয় আৰু মই সচৰাচৰ বনৰীয়া মাছ খায়েই ভাল পাওঁ বনৰীয়া মাছ বনৰীয়া মাছ ডাঙৰ মিঠা মাছত কৰি এইবিলাকৰ অলপ সেইটো গু গুণাগুণটোও বেছি মাছ আমাৰ ইয়াত মাছ ধৰাৰ পদ্ধতি বহুত প্ৰকাৰে মাছ ধৰিব পাৰি যেনে এতিয়া আমাৰ বনৰীয়া মাছ ধৰিবলৈ হ'লে বাৰিষা বাৰিষা আমাৰ যিবিলাক ঘৰৰ ওচৰত আপোনাৰ এই সৰু সুৰা সৰু জান সৰু সৰু যান ধৰক বিলক লগি যোৱা যান হওক আপোনাৰ ই এটা জানক লি যোৱা যান এনেহেন ধৰণৰ জানক লি যোৱা সৰু সৰু পায় সেই চেপা পাতি লৈ বহুত ধুনীয়া বনৰীয়া মাছ পায় আৰু সেইবিলাক বনৰীয়া মাছ বজাৰতো বিক্ৰী হয় ভাল দামত দামো পোৱা যায় বেছিকৈ তাৰপিছত সেইবিধ তেনে চেপাত আপোনাৰ ভাল এই আপোনাৰ চেং মাছ গৰৈ মাছ পুঠি খলিহনা দৰিকনা কুচিয়া ঠিক এই ধৰণৰ মাছবিলাক খুব বেছিকে লাগে আৰু সেইবিলাক মাছৰ পৰা আপোনাৰ খোৱাৰ উপযোগী সেইবিলাক মাছ আৰু বজাৰতো বিক্ৰী কৰি আপোনাৰ দুই পইচা পোৱা যায় মাছ আপোনাৰ যিবিলাক ডাঙৰ মাছ ডাঙৰ মাছবিলাক আজিকালি আৰু আপোনাৰ পাবলৈ তেনেকুৱাই হৈ গ'ল ডাঙৰ মাছ নিজে পুখুৰীত দিয়া মাছবিলাক নহ'লে আৰু খাল বিলত ডাঙৰ মাছ নোহোৱাই হ'ল আছে কিছুমান আমাৰ গাঁৱত কম খুবেই কম মাছ আপোনাৰ মাছ মোৰ খুবেই সেই প্ৰিয় মাছটো মই খুবেই ভাল পাওঁ গৰৈ মাছো ভাল পাওঁ মাছ ঔ টেঙা হওক আপোনাৰ যিকোন টেঙাৰে মাছ হওক গৰৈ মাছ হওক খাবলৈ মই ভাল পাওঁ আপোনাৰ এনেই পুঠি খলিহনা এইবিলাকো বেয়া নাপাওঁ সেইবিলাকো ভাল লাগে খায় আপোনাৰ আপোনাৰ কিমান প্ৰিয় মাছ কি কি মোৰ প্ৰিয় মাছবিলাক এইবিলাকেই মই খাই ভাল পাওঁ আৰু মই বিশেষকে বনৰীয়া মাছটোৱে বেছিকৈ ভাল পাওঁ